মোৰ বাবে প্ৰযুক্তিৰ ফলত মনোৰঞ্জন এনেধৰণে সলনি হৈছে আগতে আগতে আছিলে আমি আগতে আছিল খেলা ধূলা কৰিছিলে সকলোৱে পথাৰত গৈছিলে ইজনী সিজনীৰ লগত লগ হৈছিলে গাঁৱৰ ওচৰ চুবুৰীয়া সকলো ল'ৰা ছোৱালীৰ লগত লগ হৈছিলে কথা বতৰা পাতিছিলে বহি ক'ৰবাত গছৰ তলত বা পথাৰতে হওক বা নদীত সাঁতুৰিব গৈছিলে কিছুমানে কিছুমানে চেংগুটি খেলিছিলে কিছুমানে কাবাডী এইবোৰ কাবাডী খেলিছিলে লুকা চুৰি খেলিছিলে বা চুৱা চুৰি খেলিছিলে এই সকলোবোৰ আগৰ ধৰণৰ ল'ৰা ছোৱালীয়ে এনেদৰে মনোৰঞ্জন কৰিছিলে আৰু এনেধৰণে মনোৰঞ্জন কৰিছিলে কিছুমানে পথাৰত গৈ মাক বাপেকৰ লগত খেতি বাতি কৰি বায়েক ককায়েক ভনীয়েকৰ লগত খেতি বাতি কৰিও মনোৰঞ্জন কৰিছিলে বা স্কুলতো তেওঁলোকে খোজকাঢ়ি একেলগে গৈ মনোৰঞ্জন কৰিছিলে খেলা ধূলাৰ মাজেৰেই তেওঁলোকে আগৰ দিনত মনোৰঞ্জন কৰিছিলে এতিয়াৰ দিনত তেনেকুৱা নাই এতিয়াৰ দিনত সকলোৰে হাতে হাতে এনড্ৰইড ফোন আহিলে বা খেলা ধূলা কি বস্তু তেওঁলোকে একেবাৰেই নাজানে আৰু কেনেদৰে খেলা ধূলা কৰিছিলে সেইবিলাক আজিৰ দিনৰ ল'ৰা ছোৱালীয়ে একেবাৰেই নাজানে তেওঁলোকে ফোনটো লৈ কিছুমান তাত গেম খেলে কিছুমান আজিকালি নতুন নতুন কিছুমান এপ ওলাইছে তাত গেম খেলে আৰু গেম খেলি সময় গেম খেলি মনোৰঞ্জন কৰে বা কিছুমানে আজিকালি ছ'চিয়েল মিডিয়াত বহুতো ৰিলচ বনায় বা কিছুমানে ব্লগছ বনাই এনেধৰণেৰে মনোৰঞ্জন কৰিছিলে বেছিভাগে বেছিভাগ মানে আজিকালি এণ্ড্ৰইড ফোন হাতত লৈ আৰু তেওঁলোকে তেনেকৈ মনোৰঞ্জন কৰিছিলে আগৰ দিনৰ নিচিনা নাই আগৰ দিনত যেনেকৈ গছৰ তলত বহি সকলোৱে বহি টেঙা খায় বৰ টেঙা জলফাই আমলখি খাই মনোৰঞ্জন কৰিছিলে আজিকালি তেনেকুৱা নহয় খোৱাৰ সময়তো হাতত এনড্ৰইড ফোন লৈ তেওঁলোকে অকলে অকল নিজৰ লগতেই মনোৰঞ্জন কৰে অকল সৰে থাকি ভাল পায় ফোনটোৰ লগত তেনেধৰণে তেওঁলোকে মনোৰঞ্জন কৰে আগৰ দিনত যেনেকৈ গাঁৱৰ এখন ঘৰতেই টি ভি আছিলে গাঁৱৰ সকলো মানুহ আহি সেইখন ঘৰতেই একগোট হৈছিলে কাৰণ গাঁৱত এটাই টি ভি হয় এখন ঘৰতে টি ভি থাকে তো চবেই সকলোৱে গোট খায় সেইখন ঘৰতে ৰামায়ণ মহাভাৰত চাই সকলো মানুহে বা সকলো ল'ৰা ছোৱালীয়েই একগোট হৈ আবেলি পৰত তেওঁলোকে টি ভি চাবলৈ কিছুমান কাৰ্টুন আহি আহে কাৰ্টুন আছিল তেতিয়াৰ দিনত দৰিমন চটা ভীম তেনেকুৱা টেপৰ কিছুমান কাৰ্টুন আছিল তেওঁলোকে সকলো ল'ৰা ছোৱালী সেই সময়ত একগোট হৈ তেনেকৈ টি ভি চাইছিলে বা ডাঙৰ সকলোৱেও তেনেকৈ একগোট হৈ এখন ঘৰতে সকলোৱে মিলিজুলি হাঁহি ধেমালিৰে ৰামায়ণ মহাভাৰত আদি এনেদৰে তেওঁলোকে উপভোগ কৰিছিলে সেয়াই আগৰ আৰু এতিয়াৰ দিনত প্ৰযুক্তিৰ ফলত মনোৰঞ্জন এনেধৰণে সলনি হৈছে আৰু এতিয়াও টি ভি তেনেকৈ মানুহে চোৱা নহয় টি ভি নাচায় সকলো গোট খাই টি ভি নাচায় কিছুমান টি ভি চিৰিয়েল চাব হ'লেও বা মুভি চাব হ'লেও সকলোৱে নিজৰ নিজৰ আৰু নিজৰ নিজৰ ফোনত তেওঁলোকে মুভি চায় বা চিনেমা চায় তো সেয়াই আগৰ দিনত মানুহে তেনেকৈ মনোৰঞ্জন কৰিছিলে এতিয়া মানুহবোৰে মোবাইল ফোন এণ্ড্ৰইড ফোন হোৱাৰ বাবে সকলোৱে ফোনতেই নিজৰ লগত ব্যস্ত থাকি তেওঁলোকে উপভোগ কৰিছে মানে মনোৰঞ্জন এনেদৰে কৰিছে তেতিয়াৰ আৰু এতিয়াৰ দিনত এয়াই আৰু লগতে লগতে তেতিয়াৰ দিনত বহুত খেল আছিলে যেনে বা কাবাডী কুটকুট চেংগুটি এনেধৰণৰ বহু ধৰণৰ খেল আগৰ দিনত খেলি মনোৰঞ্জন কৰিছিলে কিন্তু এতিয়া তেনেকুৱা কিন্তু এতিয়া তেনেকুৱা নাই